হেল্ল' মই যে তোমাক কৈছিলো যোৱা যোৱা মাহত ফেন এখন আনিছিলো বুলি ফেনখন এতিয়া চলাইছো দেখোন ভাল নহয় সেই বাজাজ কোম্পানীয়ে আনিছিলো টেবুল ফেন তাকে এতিয়া ইমান লাহে লাহে ঘূৰে মানে দুই তিনিবাৰমান মানে খুলিলে খুলি চালে তথাপিও মানে ভাল হোৱা নাই এই দুবছৰ ৱাৰেণ্টি আছে বুলি কৈছে ঘূৰাইয়ে দিওঁ নেকি ঘূৰাই দি আকৌ বেলেগ কোম্পানী আৰু অলপমান কেটকামান বেছি পইচা দি হ'লেও বেলেগ এখন আনি ল'ম তাকে চিন্তা কৰিছো ল'লে ভাল এখন ল'ম আৰু এবাৰ দেই অ' হ'ব দিয়া তেতিয়াহ'লে